সৰু ল'ৰা ছোৱালীবোৰে আজৰি সময়খিনি মনোৰঞ্জনৰ বাবে খেল খেলি বেছি ভাল পায় কাৰণ খেল খেলিলে সিহতঁৰ মনবোৰ বহুত ফুৰ্ত্তি লাগে আৰু সময়খিনি কেনি যায় তেওঁলোকে গমেই নাপায় কাৰণ সৰু ল'ৰা ছোৱালীৰ খেলা ধূলা কাৰণেও শৰীৰটোৰ কাৰণে ভাল আৰু তেওঁলোকৰ ফুৰ্ত্তি লাগিলে সিহঁতৰ মনবোৰ বহুত ভাল হৈ থাকে আৰু ওমলি ভাল পায় আৰু আজি দিনত ক'বলৈ গ'লে ল'ৰা ছোৱালীবোৰে খেলটো খেলেই আৰু তাৰোপৰিও তেওঁলোকে ম'বাইল চাই বেছি ভাল পায় কাৰ্টুনবিলাক চাই ভাল পায় আৰু ছোৱালীবোৰে আজৰি সময়খিনিত বেছিভাগ ওমলে আৰু সৰু ল'ৰা ছোৱালীবিলাকে বল খেলে বল খেলে ক্ৰিকেট খেলে আৰু বিভিন্ন ধৰণৰ খেল আছে যেনে বিং গুটি দৌৰা আৰু লুকা ভাকু সেইবিলাক খেলি বেছি ফুৰ্ত্তি কৰে ম'বাইল চোৱা সময়ত ম'বাইল চাই কিতাপ পঢ়া টাইমত কিতাপ পঢ়ে কিন্তু সৰু ল'ৰা ছোৱালীবিলকৰ পঢ়াৰ প্ৰতি ইমান মন নাথাকে তথাপিও বাধ্যত পৰি পঢ়ে পঢ়াৰ টাইমকনত সৰহভাগ সময় তেওঁলোকে খেলিয়েই বেছি ভাল পায়